মই ইয়াৰৰিং কিনিছিলোঁ ফ্লিপকাৰ্টত বহুত ভাল পাইছোঁ ফ্লিপকাৰ্টটো ভবা নাছিলোঁ যে ইমান ভাল আহিব মোৰ ইমান ভাল লাগিছে পিন্ধিও ভাল লাগিছে আৰু কোৱালিটীটো বহুত ভাল আৰু প্ৰডাক্টটোতো বহুত ভাল লাগিছে প্ৰডাক্টটো ইমান মানে ধুনীয়া ইমান মানে ছাইনি মানে হৈ থাকে ন' বহুত ভাল লাগিছে কিন্তু চেম এইটো চাইজৰে মানে এইটোৱে ইয়াৰৰিংচটো মই দোকানত গৈছিলোঁ দোকানত ইমান দাম আছিল আৰু ইমান মানে প্ৰডাক্টটো ভালো নাছিলে ভালো লাগা নাছিল কিন্তু কিন্তু মই ফ্লিপকাৰ্টত সেইটোৱে চেম মই মানে চাইছিলোঁ চাৰ্ছ কৰি আহিছিল দামটো কম আৰু মানে দামটো নহয় আৰু মানে ইমান মানে ধুনীয়া লাগিছিলে ন' ভাল মানে আৰু মানে মই নাৰ্ভাছ হৈছিলোঁ মানে কেনেবা আহে ন' বেয়াই আহে নেকি পিছত আনি চালোঁ যে ডেলিভাৰী যেতিয়া মোক দিলে চাওঁ যে বহুত ভাল লাগিছে মানে বহুত ধুনীয়াও আৰু প্ৰডাক্টটো ভাল আৰু বহুত মানে ছাইনি হৈ থাকে জিলিকি থাকে আৰু পিন্ধিও ভাল লাগিছে আৰু সবেই কৈছে মানে বহুত ধুনীয়া সেনেকুৱা মোৰ বহুত ভাল লাগিছে আৰু দোকানত যায়ে সেইকাৰণে বেচ মানে অনলাইনতে ভাল আৰু দোকানত যোৱাত কৰি অনলাইল ফ্লিপকাৰ্টতে ভাল মই ফ্লিপকাৰ্টটোত দিছিলোঁ আৰু বহুত বেলেগ বেলেগ মই বহুত বস্তু দিওঁ কিন্তু ভবা নাই যে মই এইটো ইয়াৰৰিঙটো দিলে যে এনেকে থাকিব কাৰণ কাপোৰ কানি কিন্তু ভালেই আহে কিন্তু এইগিলা ক্ষেত্ৰত যে ইমান ভাল আহিব মই ভবাই নাছিলোঁ পিছে ভাল লাগিছে মোৰ বহুত ইয়াৰৰিঙটো